অঁ হেল্ল' মই বিকাশ ৰয়ে কৈছোঁ ধেমাজি মাৰুতি ডিলাৰ হয়নে অঁ মই মাৰুতি কাৰ এখন ল'ম বুলি ভাবিছিলোঁ গাড়ী এখন মই দহ লাখমানৰ ভিতৰত মানে গাড়ী এখন লোৱা হেৰি কৰিছোঁ ভাল গাড়ী এখনৰ কোনখন কেনেকুৱা হয় এতিয়া অলপ জনাওকচোন ছুইফট ডিজায়াৰখনেই ভাল হ'ব চাগৈ চাওকচোন এই দামটো কিমান কি পৰিব কি কথা এই যিটো ভাল টপ মডেলটোকে ল'ব লাগিব হয় হয় অঁ দাম দৰ কিমান পৰিব কি কথা তাকে

এই কোম্পানীৰ ফালৰপৰা কৰি দিলে সুবিধা হ'ব অঁ হয় হয় মই চাম চাকৰি কৰি আছো হয়

মই স্কুলতে কৰোঁ হয় হয় তাৰপিছত গাড়ীখনৰ সুবিধা সুবিধাবোৰ জনাবচোন কেনেকুৱা কি কথা আছে সুবিধাটো অঁ এ এ চি কিবাকিবি থাকিব ন হয় হয়

হয় হয় লগ কৰিম বাৰু মই ডিলাৰত যাম কথা বতৰা পাতিমগৈ ধুনীয়াকৈ অঁ

হয় ডাউন পে'মেন্ট দিব লাগিব ন হয় ঠিক আছে বাৰু লগ কৰিম আপোনাক ধন্যবাদ